হেল্ল' অঁ কি আছে ভালে খবৰ ভালনে অ' বিহু আহিলে দিয়ক অঁ তাকেইতো এ বিহুৰ পিঠা কেনকৈ বনায় এ তিলপিঠা মই অঁ অঁ অঁ

অঁ অঁ নাৰিকলৰ লাড়ু কেনকৈ বনাব লাগিব অঁ অঁ অঁ এনেকৈ বনবা লাগিব পিঠা

অঁ অ' বাঁহটো আগৰ আগৰ দিনতেই কাটিবা লাগিব না সিদিনা কাটিলেও হ'ব চুঙাপিঠাৰ গুড়াত কি চাউল দিব লাগিব গুড়া চাউল গুড়া কৰিবলৈ

অলপ জহা চাউল দিলে গোন্ধটো ভাল হ'ব অঁ